হয় বাৰু কোনে কৈছিল হয় কি আছিল বাৰু আপোনাৰ কি আপোনাৰ এনে বাৰু কি হৈছেনো বেমাৰটো কি হৈছে এনে বাৰু আপুনি আগতে আল্ট্ৰাচাউণ্ড কৰাইছিল নেকি অঁ এনে আগতে ক'ত কৰাই ক'ত দেখাইছিলে আপুনি ডক্তৰক ক'ত দেখুৱাইছিলে বিজয় হস্পিতাল ন' কিমান দিন আগত দেখুৱাইছিল আপুনি যোৱা বছৰ এতিয়া মানে আপুনি অপাৰেচনটো আমাৰ ইয়াতে কৰিব ন অঁ আমাৰ ইয়াত মানে কি হয় আপোনাৰ দুজন ডক্তৰ আছে এজন হৈছে সঞ্জয় সিং আৰু এজন হৈছে হাবিবুৰ ৰহমান তাৰ পিছত আপুনি কোনজনৰ লগত কৰিব বিচাৰিব বা সঞ্জয় সিং ছাৰৰ তাত ন' তেখেত মানে কি হয় আপোনাৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে থাকে তেখেত ৰাতিপুৱা আপোনাৰ আঠটা বজাৰ পৰা বহে এঘাৰটা বজালৈকে আপুনি সেইখিনি সময়ত আহিলেই হ'ব হয় হয় আপুনি এটা কাম কৰিব তেখেতক প্ৰথমে অ' পি ডিত দেখুৱাই ল'ব লাগিব আৰু আপুনি আহি পেলাই ইয়াত প্ৰথমতে টেষ্টখিনি কৰোৱাব লাগিব কাৰণ এইখিনি কৰায় হয় হ'ব ইয়াতে হ'ব আমাৰ ইয়াতে হ'ব

এনেই আপোনাৰ কাৰ্ডখন ৰিনিউ কৰা হৈছে নে অঁ ৰিনিউ কৰাইছে যদি আপুনি এলিজিব'ল হয় তেন্তে নিশ্চয় হ'ব ফ্ৰীতে হ'ব আপোনাৰ সকলোখিনি চিন্তা কৰিব নালাগে আচ্ছা আপুনি প্ৰথমে আহি পেলাই অ' পি ডি ছাৰৰ লগত কন্চাল্ট কৰি ল'ব কথা বতৰা পাতি ল'ব এনেই আঠটাৰ পৰা বহে ছাৰ আজি নহয় অহা কালি বহিব আজি নহ অহা কালি সকলোবোৰ ইয়াতে হ'ব আপুনি ইয়াত আহিলেই হ'ব ঠিক আছে ঠিক আছে ধন্যবাদ